হেল্ল' হয়

এই গৰম বন্ধত আছোঁ আৰু কি কৰিব ঘৰতে

অঁ বেয়া নহয় অঁ আৰু এনেও আপোনাৰ স্বাস্থ্যটো মানে অলপ খোজ চোজ কাঢ়ি থাকিলে স্বাস্থ্যটোও ভাল হৈ থাকে

হয় হয়

পাৰিম পাৰিম কিয় নোৱাৰিম কেতিয়াৰ পৰা যোৱাৰ কথা ভাবিছে অঁ আজিতো বেয়া নাছিলে কেইটামান বজাত যোৱা যাম বুলি ভাবিছে বাৰু এই বেয়া নাছিল কিন্তু আজি মই বেলেগ এটা প্ৰগ্ৰেম থাকিলে মানে মই এফালে যাবলগীয়া হ'ব আজি কালিৰ পৰা ফ্ৰী থাকিম আৰু মানে কি আজি মই অলপ এই ফুৰিবলৈ মানে যাবলগীয়া হ'ল এই ছোৱালীজনী গৰম বন্ধত এফালে ইফালে যাম বুলি কৈ আছিলে যে তাকে ফুৰিবলৈ যোৱা মানে লগত তেনেকুৱা প্ৰগ্ৰেম এটা আজি ওলালে তো সেইকাৰণে আজি মানে অলৰেডি প্লেনটোও বনি গ'ল আকৌ এতিয়া নিনিলেও আকৌ থেৰো গেঠো কৰি থাকিব নহয় সেইকাৰণে গতিকে অঁ অঁ অঁ অঁ অঁ অঁ হ'ব তেতিয়াহ'লে অহা কালিলৈ ইভিনিং লগ কৰিম ঠিক আছে ঠিক আছে